অসমৰ প্ৰধান বাতৰিকাকত বুলি ক'লে দৈনিক জনমভূমি দৈনিক অসম প্ৰতিদিন কাকত আচাম ট্ৰিবোন দা চেণ্টিনেল আদি প্ৰধান বাতৰিকাকতসমূহ আৰু টি ভি চেনেল বুলি ক'লে নিউজ লাইভ ৰং চেনেল ৰেঙনি চেনেল জোনাক চেনেল ডি ৱাই থ্ৰী চিক্স ফাইভ প্ৰতিদিন টাইম নিউজ এইটটিন এন ই টি ভি স্পন্দন বুলি এটা অসমীয়া চেনেল আছে ৰং চেনেলটো চাই মই ভাল পাওঁ ৰঙত এই ধাৰাবাহিকবোৰ দিয়ে চাৰে সাতটাৰ পৰা আৰম্ভ কৰি গোটেই ৰাতি ৰং চেনেলত বিভিন্ন ধৰণৰ চিৰিয়েলবোৰ ধাৰাবাহিকবোৰ দি থাকে এতিয়া বৰ্তমান চলি আছে অনুৰাধা শৰ্মাপূজাৰীৰ হৃদয় এক বিজ্ঞাপন সেইখন চাই পেলাই খুব ভাল লাগিছে সেইখন মই প্ৰতিদিনেই চাওঁ দেৰিকৈ হ'লেও চাই দিওঁ তাৰপিছত এই ৰিণিকি এইবোৰৰ ভিতৰত আমি সাধাৰণতে আমাৰ পৰিয়ালে এই নিউজ লাইভ আৰু ৰং চেনেলটোৱে সদ্যহতে চাওঁ আৰু কেতিয়াবা এই খেলা খেলজগতৰ খেলা থাকিলে বা ক্ৰিকেট খেলা ফুটবল খেলা টেনিছ খেলা যদি থাকে সেইবোৰ চাওঁ খেলা চেনেলত আৰু বিভিন্ন ধৰণৰ ক্ৰিকেট এতিয়া গুৱাহাটীত অলপতে ক্ৰিকেট খেলাখন হৈ গৈছে সেইখনো দৰ্শন কৰি আমোদ পাইছিলোঁ সেইয়াই আৰু